অঁ চশমাযোৰ কিনি বৰ ভাল পালোঁ আৰু ছশমাযোৰেই মই এতিয়া দেখাত সুবিধা হৈছে আগতে আলপ দেখা কাৰণে প্ৰৱ্লেম হৈ আছিল এতিয়া চশমাযোৰ লোৱাৰ পৰাই ধুনীয়াকৈ দেখা পাইছোঁ গতিকে চশমাযোৰ কাৰণে ভাল লাগে আৰু মোৰ ল'ৰা এটাই ক্ৰীম আনি দিছে এই ক্ৰীমটোৰ কাৰণেই গালৰ শোটোৰা পৰাটো কমি গৈছে ক্ৰীমটো কিনি বৰ ভাল পাইছোঁ বৰ ঘঁহি বৰ ভাল পাইছোঁ